অঁ হেল্ল'

অঁ কোনডখৰত হৈছিলে বাৰু

হেল্ল'

কোৱা মই শুনিয়ে আছোঁ হেল্ল' ডুমৰ দলঙত আহিছিলা আমিতো পাৰ্চেল বহুতখিনি দি থকা হয় কি আহিলে বাৰু পাৰ্চেলটো অঁ বেলেগ এটা দিছিলা অঁ অঁ মই এতিয়া বাটত আছোঁ বাৰু আমাৰতো এইটো হেৰি কৰা নহয় আমি অকল ডেলিভাৰী দিওঁহে তাৰ পৰাই সেনেকে আহিছে সেইটো আমি গম নেপাইছোঁ নহয় অঁ মই এতিয়া বৰপথাৰত আছোঁ মই ঘূৰি যাওঁতে মই তোমাক কল কৰিম দেই অঁ তুমি ফোনটো ৰিচিভ কৰিবা অঁ ঠিক আছে দিয়া হা অঁ মই হেৰি ফোনটো কৰি ল'ব লাগিব ডেলিভাৰী দিয়াটোহে মোৰ হেৰি ইয়াৰাপা আকৌ পেকেজিঙটো নিয়াটো নহয় নিয়া বেলেগ মানুহ আছে যে অঁ মই সে ঘূৰি আহোঁতে ফোন কৰিম বাৰু অঁ অঁ হ'ব